হয় মোৰ প্ৰিয় কবি বা লেখক বুলি ক'লেতো বিভিন্নজন আছে কাৰণ বিভিন্নজনৰ কিতাপ মই পঢ়িছোঁ কবিতাও পঢ়িছোঁ কাৰণ আমাৰ পাঠ্যক্ৰমতে বিভিন্নজন কবি সাহিত্যিকৰ কথা পঢ়িবলৈ পাইছিলোঁ আৰু আজৰি সময়তো মই কোনো কোনো এজন দুজনৰ কিতাপ পঢ়োঁ তেওঁলোকৰ ভিতৰত মই সৰুতে ভৱেন্দ্ৰনাথ শইকীয়া মৌচাকবোৰ পঢ়িছিলোঁ প্ৰতি মাহে মাহে মৌচাক ওলায় আৰু মোৰ বায়ে প্ৰতি মাহে মাহে মৌচাক আনিছিলে আৰু তাইও পঢ়ে আৰু লগতে মইও পঢ়িছিলোঁ তাৰ পাছত হোমেন বৰগোহাঞি হোমেন বৰগোহাঞি তেওঁৰ সকলোবোৰ কিতাপেই পঢ়ি ভাল লাগে তেওঁৰ কিতাপসমূহক নিজৰ লগতে আন বহুতো লোকক অনুপ্ৰেৰণা যোগায় সেইদৰে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কিতাপসমূহো ভাল লাগে তেওঁৰ লিখনিসমূহ ভাল লাগে তেওঁ কিছুমান কথা সাধাৰণ শ্ৰেণীৰ লোকসকলে পঢ়িব পৰাকৈ সকলোবোৰ লিখনিত অন্তৰ্ভূত কৰে হোমেন বৰগোহাঞি দেৱেও তেওঁৰ নিজৰ বিষয়ে হওক বা কিছুমান পৰামৰ্শমূলক কিতাপতেই হওক সকলোবোৰ সকলো মানুহে বুজি পোৱাকৈ লিখিবলৈ চেষ্টা কৰিছে ঘৰুৱাভাৱে সেই ঠিক তেনেদৰে লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপতো মই কিতাপসমূহ পঢ়িছোঁ তেওঁৰ সাধু কিতাপেই হওক